মানুহৰ জীৱন নিৰ্বাহ কৰাৰ প্ৰথম আৰু প্ৰধান কামেই হৈছে খাদ্য আহৰণ কৰা আমাৰ অসমত আমাৰ প্ৰধান খাদ্য হৈছে ভাত আমি ভাতৰ লগত বিভিন্ন ব্যঞ্জন খাওঁ যেনে আমি চবজি ভাত বুলি ক'লে শাক পাচলি দি পেলাই ভাত খাওঁ বিভিন্ন শাক লাই পালেং ধনিয়া ইত্যাদি শাকৰ আমি ভাজি খাওঁ তাৰ লগত আমি এখন নিৰ্দিষ্ট মচুৰ দাইল বা ৰহৰ দাইলৰে এখন দালি খাওঁ আৰু আমি অসমীয়া মানুহে প্ৰধানকৈ বেছিকৈ আমি মাছ খাওঁ আমাৰ থলুৱা বহুত মাছ আমাৰ থলুৱাত পোৱা ভাৱে উৎপাদন কৰা হয় আমাৰ থলুৱা মাছবিলাক গৰৈ কাৱৈ মাগুৰ শিঙি শিঙৰা ইত্যাদি মাছ আমি খুব বেছিকৈ খাওঁ মই মাংস নোখোৱাও নহয় আমাৰ থলুৱা মুৰ্গী মাংস খাওঁ কেতিয়াবা দুই এদিন মাহৰ মুৰত ছাগলীৰ মাংসও খাওঁ আৰু আমাৰ থলুৱা এটা প্ৰিয় খাদ্য হৈছে জলপান এই জলপানটো আমি কোমল চাউল বুলিও কওঁ কোমল চাউল হওক জলপান হওক এইটো আমাৰ অসমীয়া মানুহৰ খোৱাতো এটা পৰম্পৰা